বৰপেটা জিলাৰ স্বাস্থ্যসেৱাটো বহুত ভাল তাতে আমি যাই কিনে বহুতো অসুখ হ'লে আমি তাতেই চিকিৎসা কৰোঁ আমাৰ বৰপেটা মেদিকেল ফকৰুদ্দিদন আহমেদ মেডিকেলত আমি চবে যাই চিকিৎসা ফ্ৰী চিকিৎসা কৰোঁ মানে অমাৰ স্বাস্থ্য বেয়া থাকিলে আমি তাতে যাওঁ আগতে ফাৰ্ষ্টত আমি চেঙা মেডিকেলত যাই কিনে স্বাস্থ্যৰোগ ভাল যদি নহয় তাৰপিছত আমাৰ ৰেফাৰ কৰি আমাৰ বৰপেটাত দি দিয়ে বৰপেটা আমি ফকৰুদ্দিন মেডিকেলত যাই কিনে আমি কিবা এটা ইঞ্জেকশ্য়ন আদি দি কিনে আমাৰ

দি কিনে আমাৰ ভাল হ'বলৈ ঔষধ দি দিয়ে তাৰপিছত আমাৰ স্বাস্থ্য ৰক্ষাটো বহুত ভাল বৰপেটাত বৰপেটাত আপোনাৰ বহুতো মেডিকেল আছে স্বাস্থ্যৰ ভালৰ কাৰণে বহুত ভাল ভাল আছে

বৰপেটা জিলাত বহুতো মেডিকেল স্বাস্থ্যৰ কাৰণে বহুতো ভাল মেডিকেল চেডিকেল আছে